মই এই অঞ্চলতেই বিভিন্ন ধৰণৰ বিভিন্ন ধৰণৰ মাছ ধৰা দেখিবলৈ পাওঁ যেনে ধৰণৰ যেনে কাৱৈ মাছ গৰৈ মাছ চেঙেলী মাছ পুঠি মাছ শ'ল মাছ বৰালি কান্ধুলি মাছ শিঙি মাছ শিঙৰা কাৱৈ চিতল আৰু কুচিয়া এনে ধৰণৰ বিভিন্ন ধৰণৰ মাছ দেখিবলৈ পাওঁ মাছৰ উচ্চ চাহিদা বুলি ক'বলৈ গ'লে মই কাৱৈ মাছৰ কাৱৈ মাছৰ চাহিদাটো বেছি ইয়াৰ উপৰিও কুচিয়াৰৰ কুচিয়াৰ চাহিদাটো বেছি শ'ল মাছ আৰু চিতল মাছ চেঙেলী গৰৈ এই জাতীয় মাছবোৰৰ চাহিদাটো বেছি পৰিমাণে দেখিবলৈ পাওঁ আৰু এনেধৰণৰ মাছ যিহেতু সকলো সকলো ধৰণৰ ঠাইত পোৱা নাযায় বা সকলো সময়তে পোৱা নাযায় সেইবাবে এই মাছবোৰ মাছবোৰৰ চাহিদাটো উচ্চ যিহেতু বেপাৰীসকলে বহুতো দূৰৰ পৰা এই মাছবোৰ আনি বিভিন্ন ধৰণৰ গাঁৱে ভূঞে বা চহৰত হ'লেও বিক্ৰী কৰি তেওঁলোকে অৰ্থ উপাৰ্জন কৰি থাকে সেইবাবে এই এই মাছবোৰ আমি যিকোনো সময়ত বা যিকোনো স্থানত নাপাওঁ তাৰ বাবে চাহিদাটোৰ পৰিমাণ উচ্চ হয় আৰু বিভিন্ন ধৰণৰ মাছৰ দাম আছে যেনে মোৰ জ্ঞাতাৰ্থে জনাওঁ যে কুচিয়াৰ কুচিয়াতো কে কেজিত চাৰিশ টকা তাৰ উপৰি শ'ল মাছতো চাৰিশ টকা কাৱৈ মাছতো পাঁচশ বা চেঙেলী মাছ মাছতো দুশ এনেধৰণৰ বিভিন্ন দাম দাম দেখিবলৈ পাওঁ বিভিন্ন ধৰণৰ অঞ্চলত এই মাছবোৰ পোৱা নাযায় বাবে এই মাছবোৰৰ দামবোৰো উচ্চ হোৱা কিছু কিছু ক্ষেত্ৰত বা কিছু কিছু স্থানত উচ্চ হোৱা দেখিবলৈ পাওঁ আৰু যিবোৰ অঞ্চলত মাছৰ পৰিমাণটো বেছি হয় বা এভেইলেবোল হয় তেনেবোৰ অঞ্চলত মাছৰ দামটো কম হোৱা দেখিবলৈ পাওঁ সেইবাবে ক'ব বিচাৰোঁ যে যিবোৰ অঞ্চলত মাছ মাছৰ পৰিমাণটো কম হয় তেনে অঞ্চলত দামটো বেছি হয় অৰ্থাৎ মাছৰ পৰিমাণ অনুসৰিও কিছু কিছু অঞ্চলত দাম হোৱা দেখিবলৈ পাওঁ